অঁ দাদা অ দোকানতে আছেনে হয় দাদা মানে আপুনি বৰ বেয়া কাম এটা কৰিছে নহয় দাদা দাদা একদম মানে বৰ বেয়া কাম এটা কৰিলে আপুনি দাদা মানে কালি মাংস আনিছিলোঁ হয় আপোনাৰ দোকানৰ পৰা মাংসটো মানে আপুনি বেয়া মাংস দিছে নহয় দাদা মাংসটো মানে আপোনাৰ গোন্ধ ওলাইছে আৰু আপোনাৰ খাব নোৱাৰি গোটেই কলা কলা কিবা ওলাই এইবোৰ চেকা বহিছে সেইটো আপোনাৰ তিনদিন চাৰিদিনৰ মাংস চাগে নাই এইটো আপুনি একদম বেয়া কাম কৰিছে দাদা মানে আপোনাৰ ব্ৰইলাৰটো এতিয়া মই যিটো মাংস আনিছিলোঁ মাংসটো আপোনাৰ এইটোতো আপোনাৰ গোন্ধটো গোন্ধই আৰু কোলা পৰি গৈছে ওপৰত একদম মানে আপোনাক খাব নোৱাৰে এইটোতো মানে আপোনাৰ এনেকে কেনেকে বিজনেছ কৰিব কওক আপুনি এইটো একদম ভাল পোৱা মই নাই নাই পোৱা কিন্তু দাদা মই মাংসখিনি লৈ যাম আপুনি এইখিনি কি কৰে কৰিব আৰু হয় আপোনালোকে চ'ক এতিয়া বিকিছে মাংস আৰু আপুনি ভাল মাংস দিয়ক ন এনেকুৱা থাৰ্ড ক্লাছ মাংস দিলে আমাৰ কেনেকে হ'ব কওক আপোনাৰ দোকানলৈ এনেকে অঁ ঠিক আছে দাদা ঠিক আছে অঁ